লকডাউনৰ সময়ত মই প্ৰায়ভাগ ঘৰুৱা শাক পাচলি ৰান্ধিছিলোঁ বিশেষকৈ সেই সময়চোৱাত মই ঘৰৰ বাৰীতে লাই মূলা পালেং জাতিলাও কোমোৰা লফা ৰঙালাও কবি বিলাহী আদি বিভিন্ন ধৰণৰ খেতি কৰি সেই পাচলিৰে ৰান্ধিছিলোঁ মাছৰ লগত মূলা কোমোৰাৰ লগত হাঁহ ৰঙালাওৰ লগত গাহৰি বিলাহীৰ লগত মাছৰ টেঙা আঞ্জা ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ ঘৰত বৰাচাউলৰ পৰা ঢেঁকীত পিঠা খুন্দি সুতুলী পিঠা চুঙা পিঠা তিল পিঠা ঘিলা পিঠা ইত্যাদি তৈয়াৰ কৰিছিলোঁ বাৰীৰ নেমু জলফাই আম ইত্যাদি টেঙাৰ দ্ৱাৰা বিভিন্ন ধৰণৰ আচাৰ তৈয়াৰ কৰিছিলোঁ